মই মোৰ ওচৰৰ গাঁও বা ওচৰৰে মানে বজাৰ কৰিব যাওঁ বা আপোনাৰ আমাৰ গুড়িতে বহুত ধৰণৰ মানে সুবিধা নাই তাৰবাবে মই গুড়িৰ ওচৰৰ দোকানসমূহত যাওঁ এই এই উদ্দেশ্য লৈ যাওঁ বা গুড়িত গুড়ি চহৰলৈ কিছু অফিচ অফিচ অফিচৰ কামত বা স্কুললৈ যাবলগীয়া হয় বা টিউশ্যন কৰিবলৈ যাবলগীয়া হয় মাত্ৰ মানে বহুতো মানে অসুবিধা মানে সৃষ্টি হয় গুড়িতে মানে যিহেতুকে একো নাই চ' চহৰলৈ বা গাঁৱলৈ বজাৰ সামগ্ৰী বজাৰ সামগ্ৰী আনিবলৈ যাবলগীয়া হয় আৰু এনেধৰণে মানে গুড়িত সঘনাই মোৰ যাবলগা হয় এইটো যাৰ ফলত মানে মোৰ ঘৰৰ পৰাও মানে বজাৰ চজাৰৰ কাৰণে মানে বেছিভাগ প্ৰায় প্ৰায়ভাগ মানে চহৰলৈ যাবলগা হয় তো অফিচ কাছাৰীলৈ মানে এনেধৰণৰ মানে কিছুমান নটিছ পঠোৱাৰ বাবে যাবলগা হয়